বৰপেটা জিলাখন ঊনৈছশ পঁচাশী চনতেই স্থাপন হৈছিল তাৰে আগে আগে বৰপেটা মহকুমা আছিল ঊনৈছশ পঁচাশী চনত জিলা ঘোষণা কৰাৰ পিছতো বৰপেটাৰ কাৰণে দুখৰ খবৰ কি বৰপেটাত এখনো ৰেলৱে' বিমান বন্দৰ এইবিলাক নাইয়ে গতিকে ইয়াত কেৱল সৰু সৰু ৰাস্তা আছে আৰু তাতে এইবিলাক বাছ গাড়ী টেম্পু এই সাধাৰণভাৱে এইবিলাক পৰিৱহণ ব্যৱস্থাটো তাৰ দ্বাৰাই হয় গতিকে আচলতে আমাৰ কাৰণে কি এটা অসুবিধা আমাৰ দৰে সাধাৰণ ব্যক্তিৰ বাবে এতিয়া ধৰক আমি ৰেলেৰেদি কৰবাত যাব লাগিলে বৰপেটা ৰোডক লেগি যাব লাগে বিমান বন্দৰ বুলিলে আমি বৰপেটাৰ পৰা মোটামুটি এশ বিছ কিলোমিটাৰ দূৰৰ সেই আজাৰা বিমান বন্দৰৰ লেগি যাব লাগে আৰু এইবিলাকৰ কাৰণে আমাৰ পৰিৱহণ ব্যৱস্থাটো কেৱল বাছ গাড়ী আৰু সৰু সৰু গাড়ীবিলাক যেনে টেম্পু এইবিলাক আৰু গতিকে আমাৰ কাৰণে পৰিৱহণ ব্যৱস্থাটো বৰ এটা ভাল নহয় আৰু ইয়াৰ কাৰণে ৰাইজে লাগিও আছে অন্ততঃ বৰপেটাৰ ফালে যদি ৰেল লাইনটো আহিল হয় বহু বছৰ ধৰি মানুহে চৰকাৰৰ ওচৰত আবেদন জনাই আছে কিন্তু একো সুফল পোৱা নাই